বিকল্প ৰাণিং হিচাপে মই ট্ৰেইল ৰাণিং বা স্পীন ব্যৱধান ব্যৱহাৰ কৰি পাইছোঁ দৌৰে মানুহক সুস্থ আৰু স্বাস্থ্যৱান কৰি ৰখাত সঁচাকৈয়ে সহায় কৰে মানুহৰ ষ্টেমিনা বঢ়োৱাত সহায় কৰে ইয়াৰোপৰি দৌৰৰ এটা বহুতো উপকাৰিতা আছে দৌৰ এটা সাধাৰণতে এটা ভাল শাৰীৰিক যোগাসন বুলি ক'ব পাৰি যিয়ে মানুহক সুস্থ সৱল কৰি ৰখাত সহায় কৰে